নমস্কাৰ মই হাঁহ কুকুৰা এই পোহনীয়া চৰাই বাহিৰেও মই টেলাৰিঙৰ কাম কৰোঁ কাপোৰ চিলাওঁ দহি বাতো মেখেলা চাদৰ চিলাওঁ দহি বাতো ব্লাউজ চিলাওঁ ইত্যাদি কাম কৰোঁ হাঁহ কুকুৰা পালনো পালন কৰিও অৱশ্যে যথেষ্টখিনি লাভৱান হয় ঘৰখন চলিব পাৰি আৰু অকলে সেইখিনিতেই সীমাবদ্ধ নাথাকি ঘৰৰ কামো কৰি কৰিব লাগে বাহিৰা কামো কৰিব লাগে ঘৰখন উপাৰ্জন কৰিবৰ কাৰণে অকলে এটা বা দুটা কামতেই ব্যস্ত থাকিলে নহ'ব মানুহে বেলেগ বেলেগ ধৰণৰ কাম কৰি ঘৰখন পোহপাল দিব লাগিব নিজে স্বাৱলম্বী হ'বৰ কাৰণে মই চিলাই কৰোঁ মেচিনৰ কাম কৰোঁ সেইখিনি কৰি মই ঘৰখন ঘৰখনৰ কামো কৰিবলগীয়া হয় আৰু মেচিনৰ কামো কৰোঁ ইত্যাদি কৰি মই ঘৰখন চলি আছোঁ আৰু ব্লাউজ ব্লাউজৰ ডিজাইন দিওঁ চাদৰৰ দহি বাতি চাদৰ দহি বাতি মেখেলা চাদৰ চিলাই মই ঘৰখন চলি আছোঁ তাৰ উপৰিও ঘৰৰ মই হ'লোঁ ঘৰৰ গৃহিণী ঘৰখনৰ কাম কৰি অন্ত কৰিব নোৱাৰি ধৰ অন্ত কৰিব নোৱাৰি ৰাতিপুৱাৰ পা গধূলিলৈকে বহুত কাম থাকে শুই উঠাৰ পৰা শুৱালৈকে বহুতো কাম থাকে ঘৰখনত সকলোখিনি মই কৰিবলগীয়া হয় ল'ৰা ছোৱালী স্কুল পঠিওৱা কাম কৰা কিতাপ পঢ়োৱা ইত্যাদি কামো কৰিব লাগে এই ব্যৱসায়টো অধিক কৰিব বিচ বিচাৰো মই আৰু মই নতুন নতুনকৈ শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ ভালে কেইগৰাকী ছোৱালী মই ইয়াত কাপোৰ চিলাবৰ কাৰণে মই ব্লাউজ কাটিঙৰ কাৰণে মই নিয়োজিত কৰিছোঁ মই শিকাইছোঁ আৰু ব্যৱসায়টো ডাঙৰ কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ মোৰ চৰকাৰৰ ফালৰ পৰাও মেচিন পাইছিলোঁ এতিয়া আৰু অধিক মানে মই ব্যৱসায়টো ডাঙৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে ময়ো উপকৃত হ'ব পাৰোঁ অঞ্চলৰ ৰাইজেও উপকৃত হৈছে আৰু নিজে স্বাৱলম্বী হৈ লগতে অন্য মহিলাকো মই স্বাৱলম্বী কৰিবলৈ বিচাৰোঁ কাৰণ পুৰুষৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে একো কাম নহ'ব গতিকে পুৰুষৰ সমানেই ফেৰ মাৰিবলৈ হ'লে মহিলায়ো সমানে কাম কৰি যাব লাগিব সেই সেইটো চিন্তা কৰিয়েই ঘৰৰ কামৰ বাহিৰেও ঘৰৰ কামো কৰিবলগীয়া হয় মই ব্যৱসায় হিচাপে মই বহুতখিনি কাম কৰিবলগীয়া হয় ৰাতিপুৱা পা গধূলিলৈকে মই কামৰ কামৰ কাম কৰি মানে জিৰণি ল'বলৈ আমি সময় নাপাওঁ তেনেকুৱা নিচিনা আমাৰ পৰিৱেশ হাঁহ কুকুৰা গৰু ছাগলী ইত্যাদি সকলোখিনি ঘৰখনতেই পালন কৰোঁ আৰু সকলোখিনি চোৱা চিতা মই কৰিবলগীয়া হয় মেচিনৰ কামো কৰি মই পইচা উপাৰ্জন কৰোঁ হাঁহ কুকুৰা পুহিও ঘৰখন যথেষ্ট উপকৃত কৰিছোঁ হাঁহ কুকুৰা যথেষ্ট আমি লাভৱান হওঁ কাৰণ কেলেই হাঁহ কুকুৰা কণী কণী বিক্ৰী কৰি পইচা পাওঁ হাঁহ হাঁহ বিক্ৰী কৰি পইচা পাওঁ কুকুৰা বিক্ৰী কৰি পইচা পাওঁ হাঁহ কুকুৰা কণী বিক্ৰী কৰিলেও পইচা সেইদৰে হাঁহ কুকুৰাৰ পৰাও লাভৱান হৈছে যথেষ্টখিনি আৰু মেচিনৰ দ্বাৰাও মই উপকৃত হ'ব হৈছোঁ লগতে গাঁওখনো উপকৃত হৈছে ভালেখিনি মহিলা মই আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ কাৰণ আত্মসহায়ক গোটৰ দ্বাৰা যেনেকৈ মহিলাখিনি আগবঢ়াই নিবৰ কাৰণে মন্ত্ৰীয়ে চিন্তা কৰিছে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰিছে আমিও নিজেই স্বাৱলম্বী হ'ব কাৰণে চেষ্টা কৰি ঘৰখন আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ পৰিয়াল এটা চলিবৰ কাৰণে যথেষ্টখিনি টকা পইচাৰ প্ৰয়োজন হয় সেইখিনি কেৱল পুৰুষজনৰ মুখলৈ চাই থাকিলে নহ'ব আমি মহিলাসকলেও আগবাঢ়ি গৈ পুৰুষৰ লগত সহায় সহযোগিতা কৰিলেহে ঘৰখন সুন্দৰভাৱে পৰিচালিত হ'ব ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণেও আজিকালি যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয় সেয়াও নিজে যথেষ্টখিনি আগবঢ়াই দি ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে সুবিধা কৰি দিছোঁ মিচাই চিলাই মেচিনৰ পৰাও যথেষ্টখিনি পৰিয়ালটো উপকৃত হৈছে ৰাইজো উপকৃত হৈছে ওচৰ চুবুৰীয়াও সকলোখিনিয়ে মোক বিচাৰে প্ৰতিটো ক্ষেত্ৰতেই যিকোনো কাপোৰ চিলাবলৈ হ'লে মোৰ ওচৰলৈ দৌৰি আহে তৎক্ষণত ক'ৰবাত যাবলগীয়া হ'লেও মই চিলাই দিওঁ কাৰণ কেলে মোৰ পইচাটো প্ৰয়োজন ঘৰখন চলিবলৈ মোক পইচা লাগে মোৰ নিজৰ কাম পেলাই হ'লেও মই মানুহগৰাকীক চিলাই চিলাই দিওঁ কাৰণ কেলে মোৰ ৰাস্তাটো খোলা থাকিব লাগিব পইচাও দুপইচা উপাৰ্জন কৰিব লাগিব মই নেক্সটবাৰৰ কাৰণে মানুহগৰাকীৰ লগত ভাল হৈ থাকিব লাগিব মোৰ ব্যৱসায়টো আৰম্ভ কৰি সুন্দৰভাৱে মই চলাই নিবৰ কাৰণে সেই সেই গতিকে মই নিজৰ কাম পেলাই হ'লেও মই মানুহগৰাকীক বিমুখ নকৰোঁ কামটো কাপোৰ চিলাবলৈ হ'লেও মই চিলাই দিওঁ যদি দহি বাতিবলগীয়া হয় মই নিজৰ কাম পেলাই হ'লেও ৰাতি বাৰটালৈকে চিলাই হ'লেও মই ঘৰখন কামটো সম হেয়া যিটো লাগে বুলি কয় সেইটো চিলাই কেনে মই মোৰ কাষ্টমাৰটো পঠিয়াই পঠিয়াই দিওঁ সেই বুলি কৈ মোৰ কাম আছে মই চিলাব নোৱাৰোঁ বুলি নকওঁ কাৰণ কেলে মই নিজে ভাত নাখাই হ'লেও নিজে কাম নকৰি হ'লেও নিজৰ কাম পেলাই হ'লেও মই কাষ্টমাৰৰ কামটো কৰি দিওঁ